অঁ কওকচোন অঁ অঁ ও অঁ ও অঁ এতিয়া তুমি হেৰি কৰিবা আৰু খোৱা বোৱাৰ ওপৰত অকমান নিৰ্ভৰ কৰিবা ৰাতিপুৱা কুহুমীয়া গৰম পানী খাবা অলপ খোজকাঢ়িবা তাৰপা অলপ অলপ তুমি ব্যায়ামো কৰিবা খোৱা বোৱাবোৰ মানে ওপৰা ওপৰিকে নাখাবা তাৰপিছত আকৌ তুমি হেৰি কৰিবা এই এ চি লক টেবলেটটো শুনিছা নহয় নাম এ চি লক গেছৰ টেবলেট সেইটো নামটো লিখি লোৱাচোন অঁ তাৰপা আৰু মানে বৰ বেছি টেঙা নাখাবা জলা পোৰাবোৰ অলপ কম খাবা

অঁ ও পৰাপক্ষটোত বইল খাবা বৰ বেছি মানে মাছ মাংসবিলাক নেখাবা বেছি খালী পেটে নাথাকিবা মানে অলপ টাইম মিলাই মিলাই অলপ খোৱা বোৱাটো যত্ন ল'বা তেতিয়া অলপ গেছৰ পৰা হাত সাৰিব পাৰিবা অঁ ও

ৰাতি প্ৰায় মাছ মাংস খাব নালাগে গেছে বেছি আমনি কৰে সেইকাৰণে পৰাপক্ষত দিনত ও হ'লেও মানে নিজৰ ওপৰত ও নাই সেইবোৰ নেখাবা সেইবোৰ একদম সম্পূৰ্ণ ঠিক আছে তুমি বাৰু নিজৰ স্বাস্থ্য প্ৰতি যতন ল'বা আৰু এচিলক টেবলেটটো লিখি ল'লা ও ধন্যবাদ আকৌ যদি বেছি অসুবিধা হয় আকৌ এবাৰ আহি যাবা অঁ ঠিক আছে হ'ব বাৰু